অঁ কওকচোন অঁ অঁ বহুত প্ৰব্লেম হৈছে নেকি ছাৰ অঁ অঁ আপুনি কাম এটা কৰিবচোন হেৰি চেণ্টাষ্টিক ডি এছ আৰ টেবলেট এটা আছে সেইটো আপুনি খাবচোন সেইটো খালে একো অসুবিধা নহয় সেইটো খালে গেছৰ প্ৰব্লেম পৰা বহুত পৰিধান পাব পাৰিবা সেইটো খাই দিলে মানে এতিয়া আপুনিটো খালী পেটত খাই দিব অঁ যেতিয়াহ'লে খাই দিব এইটো

অঁ খাব পাৰি সেইবোৰ খাব পাৰি মই যিটো টেবলেট দিছোঁ মানে সেই টেবলেটটো মানে খালে মানে ভাল আৰু এটা কথা আপুনি গেছ যদি অধিক হৈছে আপুনি ৰাতি পাত শাকবোৰ সেনেকে সেইবোৰ নাখাব গেছত বহুত অসুবিধা সৃষ্টি অঁ পাতজাতীয় বস্তু খালে বহুত অসুবিধা হয়

ও পাত শাকবোৰ সেনেকে গাখীৰ চাহ এনেকেবোৰ নাখাব তামোল চামোল এনে মানে গেছ হৈ থাকিলে সেইবোৰ অঁ ৰাতি অঁ দিনত খালে যদি গেছ হৈ থাকে তেনেহ'লে নাখাব আপুনি যদি গেছ হৈ থাকিলে দিনত পাত শাকো নাখাব যদি গেছ নহয় তেতিয়া দিনত খাব পাৰি ৰাতি খালে মানে গেছৰ অসুবিধাটো বেছি হয় অঁ অঁ অঁ অঁ এইটো গেছৰ এইটো গেছৰ অসুবিধাটো বেছি হয় বাৰু দেই এইবোৰ হেৰি হ'লে মানে সেইকাৰণে আপুনি পেণ্টাষ্টিক ডি এছ আৰ টেবলেটটো খাব খাই কেনে আপুনি ভাল পাব আপুনি খাব সেইটো

ও ও ও ও ভাল হয় ভাল হয় সেইটো খাই চাবচোন আপুনি যদি সেইবোৰ ভাল নহয় আপুনি আকৌ আহিব দেখাবলে আহিব বা অঁ বেলেগ বেলেগ দিয়া হ'ব তেতিয়া আপোনাক চাই বাকী বেছিকে হৈছে বা কি হৈছে সেইকাৰণে মই চাই মেলি আকৌ কিজানি বেলেগ দিম দিব পাৰোঁ আপুনি আহিব এবাৰ এতিয়া এইটোৱে খাওকচোন আপুনি যিটো মই লিখি দিছোঁ অঁ এতিয়া পিলটোৱে খাই চকচোন দিন ডেইলি এটাই খাব এটাই খাক ডেইলি আৰু এটাই খাই দিনে আপুনি খালী পেটত খাই দিব

অঁ ম অঁ অঁ আপোনাক আপোনাৰ মই চাই মেলি মই দিয়ক দিম আকৌ কি হৈছে বা বেছিকৈ কিবা এটা হেৰি হৈছে নেকি অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ ঠিক আছে আকৌ পৰামৰ্শ ল'ব মোৰ অঁ ঠিক আছে ঠিক আছে দিয়ক হ'ব হ'ব বাৰু অঁ হ'ব ঠিক আছে